মোৰ ৰন্ধা প্ৰিয় হৈছে গাহৰি মাংস গাহৰি মাংস আমি বিভিন্ন প্ৰকাৰৰে বনাব পাৰি যেনে আপোনাৰ বইল গাহৰি মচলা দিয়া গাহৰি লাইশাকৰ লগত গাহৰি কচুশাকৰ লগত গাহৰি ঔটেঙা দি গাহৰি বিভিন্ন প্ৰকাৰে বনাব পাৰি মোৰ প্ৰিয় ৰন্ধা গাহৰি মাংসৰ ভিতৰত বইল গাহৰি আৰু লাইশাক দিয়া গাহৰি প্ৰথমতে বইল গা গাহৰি ৰন্ধন প্ৰকাৰটো মই বৰ্ণনা কৰিছোঁ বইল গাহৰি বনাওঁতে প্ৰথমতে গাহৰিটো বইল কৰি এক্সট্ৰাকৈ উলিয়াই পানীবোৰ পেলাই তাৰপিছত কেৰাহি এখন পাঁচ মিনিটমান গৰম হ'ব দি মানে কেৰাহিটো গৰম হোৱা লৈকে যিমান দেৰি গৰম হয় সিমান দেৰি গৰম থৈ তাত গাহৰি তেলখিনি বা গোটেই গাহৰি মাংসখিনি তাতে দি আমি গাহৰি তেল ওলোৱালৈকে বনাই ফ্ৰাই কৰি থাকিব লাগে যেতিয়ালৈকে তেল ওলাই নাযায় গাহৰি গোটেইখিনি ফ্ৰাই কৰি কৰি তাৰপিছত তাত পিঁয়াজ আদা নহৰু পে'ষ্ট জলকীয়া শুকান জলকীয়া পে'ষ্ট দি তাৰপিছত তাত আমি পানী ঢালি পানী দি দিব লাগে গাহৰিবোৰ আৰু বইল হ'বলৈ আৰু কিছুমানে আলু দিয়ে কিছুমানে আলু নিদিয়ে আলু দিলেও গাহৰিটো খাবলৈ ভালেই লাগে আলুও দিব পাৰি আলুৰ টেষ্টটোও বেলেগ হৈ যায়গে আলু দি তাৰপিছত আপোনাৰ বহুত দেৰি যিমান দেৰি হয় আৰু ঢাকনী দি ঢাকি থৈ দিব লাগে আৰু গেছটো কমাই তাৰপৰা উতলি উতলি থাকিব দিব লাগে যিমান দেৰি উতলে সিমান ভাল হয় আৰু লগত যদি খৰিচা অলপ পায় আৰু ভাল হয় উতলি থকা অৱস্থাতে ঘৰত থকা খৰিচা আচাৰ অলপ টেঙা হ'ব লাগিব দেই টেঙা হ'লে বেছি ভাল হয় উলিয়াই এক চামুচ দুই চামুচ খৰিচা দি দিলে গাহৰি বইল গাহৰি টেষ্টটোৱে বহুত চেঞ্জ হৈ যায় ত' গতিকে আপোনালোকেও বইল গাহৰি বনালে খৰিচা দিও খাই চাব পাৰে বহুত ভাল হয় আৰু ইয়াৰ পিছত মই আৰু কি ক'ম ইয়াৰ পিছত লাইশাকৰ লগত গাহৰি ছে'ম প্ৰণালীয়ে লাইশাকৰ লগত অলপ তেল দিলেও ভাল হয় তেল নিদিলেও হয় আৰু তাৰপিছত লাইশাকৰ লগত বনাওঁতে আপোনাৰ প্ৰথমতে কেৰাহিত তেল ঢালি তেলটো গৰম হোৱালৈকে ৰখি তাত আদা নহৰু মচলা যি যি হয় সেইবোৰ দিয়াৰ পিছত ফ্ৰাই কৰা ফ্ৰাই কৰি তাত ফ্ৰাই কমপ্লিট নোহোৱালৈকে তাত আপোনাৰ মচলাবোৰ যিমানতো দেৰি ফ্ৰাই হ'ব সিমান ভাল হয় ফ্ৰাই কৰি তাত গাহৰি মাংসবোৰ এড কৰিব লাগিব এড কৰাৰ পিছত অলপ দেৰি আকৌ ফ্ৰাই কৰিব লাগিব ফ্ৰাই কৰি আপোনাৰ ঘৰত থকা মচলাবোৰ যেনে আপোনাৰ নিমখ হালধি ৰেড চিলি সেইবোৰ গোটেইখিনি দি তাতে আপোনাৰ অলপ ফ্ৰাই কৰি যদি তলত লাগি ধৰিছে কেৰাহিটো ভাল নহ'লে তলত লাগি যায় কেতিয়াবা ত' গতিকে লাগি যায় যদি অলপ পানী ঢালি দিব পাৰে তাত পানী ঢালি অলপ দেৰি ফ্ৰাই কৰি কৰি লাষ্টত আপুনি অলপ লাইশাক সৰু সৰুকৈ কাটিব নালাগে লাইশাকবোৰ গোটা গোটাকৈ দিলে বেছি ভাল হয় লাইশাক আপুনি হাতেৰেই চিঙি যিমান দেৰি পাৰে আৰু ভালকৈ চফা কৰি হাতেৰে চিঙি লাইশাক কেৰাহিত দি অলপ দেৰি ঢাকি থৈ দিব লাগে তাৰপিছতে আকৌ ভালকৈ ফ্রা লাইশাকবোৰ শুকাই নোযোৱালৈকে ভালকৈ ফ্ৰাই কৰি কৰি কৰি বনাই থাকিব লাগে তাৰপিছত আৰু হৈয়ে গ'লগৈ আৰু সেইটো আপুনি খাই দিয়ক আৰু বহুত টেষ্ট এইখিনি আৰু ক'বলৈ নাই